হাঁহ কুকুৰা আৰু হাঁহ ছাগলী সেইবিলাকৰ কাৰণে যি যিখিনি মানে হেৰি কৰিব লাগে সেইখিনি কেনেকৈ প্ৰতিপালন কৰিব লাগে বা কি হিচাপে তাক যত্ন কৰিব লাগে সেইখিনি ঘৰুৱা হিচাপে মই কৰি আহিছোঁ এতিয়া বজাৰত লোকেল মুৰ্গীৰ দামটো অলপ বেছি হেৰিতকৈ মানে বইলাৰ মুৰ্গীতকৈ আৰু ছাগলীৰো সেনেকৈ ছাগলীটোতো বেছিয়ে হয় সেইকাৰণে এতিয়া মই ঘৰতে হাঁহ কুকুৰা এনেকৈ পুহি মই মোৰ ঘৰখন এনেকৈ চলাই আছো আৰু মই মোৰ ল'ৰা ছোৱালীকেইটাকো সেনেদৰেই মানে যিখিনি পাৰোঁ সেইখিনি হেৰি কৰিয়েই হাঁহ কুকুৰা পালন কৰিয়েই মই সিহঁতকো সেনেকৈ চলাই আছো মোৰ ঘৰখন মোৰ হাজবেণ্ডেও তেওঁ লগতে লগ লাগি আমি দুয়ো মানে একেলগে নিজৰ হেৰিখিনি কৰোঁ কামখিনি কৰোঁ আৰু ছাগলীও সেনেকৈ মানে বহুত বছৰে হ'ল আমাৰ ঘৰত হেৰি কৰা কৰি থকা ছাগলীটো মানে প্ৰায় চৈধ্য পোন্ধৰ বছৰৰপৰাই মই হেৰি কৰি আছো কৰি আছো সেনেকৈ ছাগলীটোতো বেছি হয় হেৰিটো হাঁহ কুকুৰাতকৈ ছাগলীৰ হেৰিৰ মাংসৰ হেৰিটো এনেই দাম অলপ বজাৰত এতিয়া অলপ ওপৰত আছে সেনেকৈ মই ছাগলীৰটো বেছি ছাগলীয়ে মই ৰখা হৈছে বেছিকৈ ছাগলীটো ৰাখি পোন্ধৰ বছৰমানেই হ'ল পোন্ধৰ বছৰমানত মই বহুখিনিয়ে উপকৃত হৈছোঁ ছাগলীৰপৰা মই ধৰক হেৰি মানে মাংস হেৰিতো মাংস সেনেকৈ আমাৰ ঘৰত হেৰি কৰা নাযায় বাৰু আমি গোটা হিচাপতে বছেৰেকত মানে দহ বাৰ এনেকুৱাকৈ হেৰি কৰোঁ হেৰি কৰি মানে বিক্ৰী কৰোঁ আৰু বিক্ৰী কৰি মই ঘৰুৱা কামত কিছুমান কামত লগাওঁ কাম মোৰ হেৰিত বা ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰত হওক মোৰ নিজৰ ঘৰখন চলাৰ ক্ষেত্ৰত হওক সেনেকৈ মই হেৰি কৰোঁ আৰু মানে চলি আছো ঘৰখন চাৰি ছয়জনীয়া পৰিয়াল এটা সেনেকৈ চলি আছো আৰু মোৰ হাজবেণ্ডেও বাহিৰা কামো কৰে বাহিৰা মানে কিছুমান মানে ব্যৱসায় বেলেগ হেৰিও কৰে মই ঘৰখনত মই তাৰমানে ছাগলীৰ লগতে মই বেছিভাগ জড়িত হৈ থাকোঁ আৰু ছাগলী পোহাৰ হেৰিত মানে ইমানটা হেৰিও নহয় মানে কঠিন নহয় এও মানে যোগাৰ যোগাৰ হাজবেণ্ডে মোৰ হাজবেণ্ডে যোগাৰখিনি আনি দিয়ে ছাগলীক যিখিনি লাগে সেইখিনি আনি মেলি দি থৈ যায় মই ঘৰতে ছাগলীৰ হেৰিখিনিও কৰি থাকোঁ আৰু যিখিনি মই দিব লাগে দিনটোত কেনেধৰণে হেৰি কৰিব লাগে ছাগলীক দানা পানী কেনেকৈ দিব লাগে কেনেকৈ কি কৰিব লাগে সেইখিনি কৰি মই মানে হেৰি হৈ আছো আৰু হাঁহ কুকুৰাৰ ক্ষেত্ৰতো হাঁহ কুকুুৰাৰও আছে দহ মানে বেছি নাই কম হেৰিতে মই প্ৰথমতে আৰম্ভ কৰিছিলোঁ কৰি সেনেকৈ কণীৰপৰাও মই ভালেখিনিয়ে মানে উপকৃত হৈছোঁ আৰু হাঁহৰ হাঁহ এনেকৈ একেলগে বহুতখিনি হেৰি কৰি মই মানে পোৱালি জগাই সেনেকৈও মই হেৰি কৰোঁ উপকৃত হৈছোঁ হাঁহৰ কণীও মানে বিক্ৰী কৰোঁৱেই আৰু এখন হেৰি নিচিনা আছে এটা ফাৰ্মৰ নিচিনা আছে সেইখিনি মই নিজাকে নিজাকে মানে হাজবেণ্ড নাথাকিলেতো কৰাটো অসম্ভৱে হয় মই হাজবেণ্ডৰ লগত একেলগে দুয়ো মিলি আমি মানে আমি দুয়ো মিলি কামখিনি কৰোঁ অকলেত কৰা সম্ভৱ নহয় মোৰ মহিলা মানুহ যিহেতুকে হাজবেণ্ডে বহুতেই সহায় কৰে মোক আৰু সেনেকৈ খোৱাও হয় ঘৰত বা ঘৰৰপৰাও কিছুমান লৈ যায় আৰু যিখিনি মানে বেছি হৈ থাকিলে সেইখিনি আমি এটা হেৰিতে মানে এবছৰৰখিনি বা এবছৰ ডেৰ বছৰৰখিনি এটা হেৰিতেই গোটেইখিনি একেলগে বিক্ৰী কৰি দিওঁ কিছুমানে আৰু ঘৰৰপৰাও লৈ যায় সেনেকৈ এটা বা হেৰি কৰি সেনেকৈ লৈ যায় লৈ গ'লে আৰু বাকীখিনি একেলগেই দি দিয়া হয় আমাৰ মানে খুচুৰাকাকৈ নহয় এটা হেৰিতে সেনেকৈ আমি বিক্ৰী কৰোঁ আৰু হাঁহটো হাঁহটো অলপ কম হেৰি হয় কিন্তু এতিয়া হাঁহৰো দাম আছে নোহোৱা নহয় হাঁহৰো কণীৰো দাম আছে বা হাঁহৰ মাংসৰো গোটেই দাম নোহোৱা নহয় সেনেকৈয়ে আৰু যেনেকৈ পাৰোঁ দুয়োজনে মিলি হাঁহ কুকুৰা ছাগলী সেনেকৈ তিনিওবিধ বস্তুৱে লগ কৰি আমি সেনেকুৱাকৈ হেৰি কৰিছোঁ আৰু বাহিৰৰপৰাও আমি বেলেগ মানুহৰপৰাও আমি উপকৃত হৈছোঁ যে এনেকুৱাকৈ কেনেকুৱাকৈ কি কৰিব লাগে সেনেকুৱাকৈ বেলেগৰপৰাও অলপ মানে পাইছোঁ আৰু অনুপ্ৰেৰণা পাইছোঁ যে এনেকুৱা কৰিব লাগে সেনেকুৱা কৰিব লাগে এনেকুৱাকৈ আমি অনুপ্ৰেৰণা পাইছোঁ তাৰ পিছত মানুহে যে অলপ উৎসাহ দিয়ে আৰু যে এইটো কৰ সেইটো কৰ আজিকালি আৰু আমাৰ বিশেষকৈ যিহেতুকে হাতত বেলেগ হেৰি নাই হাজবেণ্ডৰো চাকৰি নাইবা মোৰো ঘৰ মই গৃহিণী হয় সেইকাৰণে আমি যিখিনি পাৰোঁ মানে হেৰি কৰোঁ আৰু দুয়োজনেই মানে সমানেই কষ্ট কৰোঁ ল'ৰা ছোৱালী দুজনৰ সৈতে সেনেকৈ আমি দুয়ো বহুতেই কষ্ট কৰি থাকোঁ আৰু সেয়াই আৰু আৰু আৰু কিছুমানে মানে এনেকুৱা আছে যে হেৰি দি থৈ যায়হি ঘৰৰ বা ওচৰৰ মানুহে ছাগলী মানে এনেকুৱাকৈ লাগিব আমাক এনেকুৱা কিছুমান অনুষ্ঠানত হেৰিত বিয়া খাব আহোঁতে হওক কিবা হওতে হওক এনেকুৱাকৈ অলপ বিচাৰে বিচাৰিলে আমি যিখিনি পাৰোঁ পাৰিলে যোগাৰ ধৰোঁ সেনেকৈও আমি বহুত হেৰি হৈছোঁ উপকৃত হৈছোঁ সেনেকুৱা আৰু যেতিয়া হাজবেণ্ড কেতিয়াবা নাথাকিলে দুই চাৰিদিন ময়ে অলপ বেছিকৈ লাগোঁ পাত আনি দিয়ে ৰাতিপুৱাৰ ভাগত তাৰ পিছত মই সেইখিনি দি মেলি সেয়া হেৰি কৰি দিওঁ ছাগলীৰ মানে বহুতেই আমি কষ্ট কৰোঁ আৰু দুয়োজনে মিলি বিক্ৰী কৰি আকৌ অনা হয় সেনেকৈ বা মাক ছাগলীও আছে তাৰপৰা পোৱালি দিলে সেনেকৈও ডাঙৰ কৰি সেনেকৈও আৰু মানে আমি চলি আছো আৰু আৰু বিশেষকৈ মই মানে আমাৰ হেৰি ঘৰৰ ঘৰুৱা ঘৰৰ হেৰিটো মানে হেৰিটো ডাঙৰে হয় তাত মানে আৰু কিবাকিবি কৰিব পৰা যায় কিন্তু সেইখিনি আৰু মই বেছি মানে হেৰি কৰিবও পৰা নাই আৰ্থিক অৱস্থাও ইমান ঠিক নহয় সেইকাৰণে যিখিনি পাৰোঁ আৰু সেইখিনিকে মই হেৰি কৰি আছো আৰ্থিক অৱস্থাটো ইমান ঠিক নাই নহয় হাজবেণ্ডৰো গতিকে আৰু এইখিনি কৰিয়েই মই যেনেকৈ নহওক মই হেৰি কৰিছোঁ তাৰ পিছত আৰু কেতিয়াবা ক'ৰবাত তেনেকুৱা সুবিধা পালে আৰু আগলৈ আৰু অলপ ডাঙৰ কৰিম বুলি ভাবিছোঁ যদি ক'ৰবাত কিবা মানে সুবিধাওতো লাগিব না হাতত যদি আৰ্থিক একো নাথাকেই একো নাথাকে হেৰিয়ে নহয় তেতিয়াতো কাম এটা কৰিব নোৱাৰি যদি ক'ৰবাৰপৰা কেনেবাকৈ কিবা সা সুবিধাও পোৱা যায় সেনেকুৱাত মই আৰু ডাঙৰকৈ ফ্ৰামেই বুলি ক'ব লাগিব ফ্ৰৰ্ম এখন কৰিম যিহেতুকে ছাগলীৰ মাংসটোৰ বজাৰত তেতিয়া যথেষ্ট হেৰি হৈ আছে দামটো অলপ বেছিয়ে হৈ আছে সেইকাৰণে আৰু মই সেইটোৱে কৰিম বুলি ভাবি আছো একেলগে আৰু মই মানে হাজবেণ্ডৰ বেলেগ ব্যৱসায় নাই যিহেতুকে আৰু বাহিৰা বাহিৰা মানুহে মানে কুকুৰা মাংসক লৈ বা কিবা মাংসক লৈ কিছুমানে কয় যে এইটো এনেকুৱা নচলে বা সমাজত বা হেৰি হেৰি ক্ষেত্ৰত সামাজিক অনুষ্ঠানত বা কিবা অনুষ্ঠানত হেৰিটো নচলে কুকুৰা মাংসটো বা ছাগলী মাংসটোৱে যিহেতুকে চলে সেইকাৰণে ছাগলীটোৱে বেছি গুৰুত্ব দিয়া হয় আৰু কুকুৰাটোতকৈ ছাগলীটো বেছি গুৰুত্ব দিয়া হয় গুৰুত্ব দিওঁ আৰু সেইকাৰণেই ছাগলীটোকে কুকুৰা মাংসটোতো য'তে য'তে অনুষ্ঠানত বা কিবাহত নচলে সেইকাৰণে আৰু বাহিৰা মানুহে কয় যে কুকুৰাটো নচলিব আমাৰ ইয়াত কিছুমানে নাখায় মানে হেৰি নকৰে সেনেকুৱা আৰু বেছি হেৰি মানুহে কয় যে এনেকুৱা নকৰিব সেনেকুৱা নকৰিব হেৰি নানিব এনেকুৱাই এই তোমালোকৰ ঘৰত এনেকুৱা কৰিছা সেনেকুৱা কৰিছা আমি সেইবোৰত হেৰি নকৰোঁ নিৰামিষ আমি নোখোৱা মানুহে সেনেকৈ আহি পেলাই কয় নোকোৱা নহয় যে আমি তোমালোকৰ ঘৰত এইবিলাক হেৰি কৰিছে আমি তোমালোকৰ ঘৰত পানীও নাখাওঁ কিছুমান সেনেকুৱা কোৱাও মানুহ আছে নোহোৱা নহয় সেইকাৰণে আৰু তেওঁলোকে যিহেতুকে হেৰি নকৰে আমাৰ হেৰিটোতো আমি কৰিবই লাগিব নহয় আমি যিহেতুকে আমাৰ বেলেগ একো ৰাস্তা নাই বা হেৰি নাই আমাৰ আমাৰ কামটোতো আমি সেনেকৈ যিহেতুকে সেনেকৈ চলি আছো আমি সেনেকৈয়ে চলিব লাগিব সেইকাৰণে এতিয়া এতিয়া বেছি মানে বজাৰত বেছি ডিমাণ্ড আছে হেৰি ছাগলী আৰু কুকুৰা আৰু হেৰি সেনেকুৱাকৈ ছাগলী কুকুৰা হাঁহ সেনেকুৱাকৈ সেইবিলাকৰে বেছি ডিমাণ্ড হৈ আছে এতিয়া বৰ্তমান হেৰিত বজাৰত সেয়াই আৰু মই আৰু বেছি ছাগলীৰ ক্ষেত্ৰতেই মই ক'ম ছাগলীটোৱে বেছিকৈ যোনে কৰিব বিচাৰে ছাগলীটোৱে মানে বেছিকৈ উপকৃত হ'ব আৰু ছাগলীটোৱে হেৰি কৰিলে সেইটোকে মই ক'ব বিচাৰিম আৰু আৰু বাকী মই বিশেষ সেনেকৈ আৰু কি ক'ম মই নিজেও ইমান এটা মানে ক'তো বা প্ৰশিক্ষণ নোলোৱা নহয় বাৰু এবাৰ লৈছিলোঁ প্ৰশিক্ষণ এটা দহদিনীয়া এটা প্ৰশিক্ষণ লৈছিলোঁ ছাগলীৰ বিষয়ে তাতো কিছুমান কথা জানিছোঁ যে জানিছোঁ তাৰ পিছত সেনেকুৱাকৈ আৰু হেৰি কৰিছোঁ তাতো কিছুমান কথা জানিব পাৰিছোঁ কেনেকৈ কি কৰিব লাগে এনেকৈ কি কৰিব নালাগে সেইটোও মই গম পাইছোঁ তাতে শিকাইছিল আমাক ছাৰতে বহুত কিবাকিবি শিকাইছিল সেনেকৈ তাতো সেনেকুৱাকৈও গম পাইছিলোঁ তাৰ পিছত আৰু এনেকুৱাকৈ এনেকৈয়ে প্ৰশিক্ষণ লৈয়ে দছদিন লৈয়ো মই ঘৰতে ছাগলী কেনেকৈ জানা নাছিলোঁ আগতে কেনেকৈ কি কৰিব লাগে বেমাৰ হেৰিত কি কৰিব লাগে কি কৰিব নালাগে মই সেইটোও গম পাইছোঁ যে বেমাৰ হ'লে কি কৰিব লাগে বা কি কেনেকুৱা ক্ষেত্ৰত কেনেকুৱা কি কৰিব লাগে কেনেকৈ ঔষধ খোৱাব লাগে সেইবিলাকো মই গম পাইছোঁ হেৰিতে প্ৰশিক্ষণটোতে মই গম পাইছোঁ আৰু সেনেকৈয়ে মই মানে উপকৃত হৈছোঁ অলপ আৰু যথেষ্ট উপকৃত হ'বলৈ বাকী আছে বাকী আছে সেই সেনেকৈয়ে আৰু মই কৰি আছো